চৰাই সংৰক্ষণৰ ক্ষেত্ৰত আমি জানিব লাগিব যে গছ গছনিবিলাক কাটিব নালাগে চৰাই থাকিব পৰা সুবিধা থাকিব লাগে বেছি গছ গছনি নাইকিয়া হ'লে চৰাই থাকিবলৈ অসুবিধা হয় চৰাই বাঁহ সাজিবলৈ অসুবিধা হয় বাঁহ গছ হওক যিকোনো প্ৰাকৃতিক গছেই আমি কটা কটা মেলা কৰিব নালাগে চৰাইৰ ক্ষেত্ৰত থাকিবলৈ সুবিধা কৰি দিব লাগে কিছুমান চৰাই জুম পাতি একেডৰা বাঁহনিতে থাকে তেনেধৰণে আমাৰ ইয়াত মাছখোৱাত মাছখোৱা মজলীয়া বিদ্যালয়ৰ সন্মুখত যিডৰা গছ আছিলে বহুবিধৰ গছ আছিলে সেই গছখিনি ৰাস্তা কামৰ কাৰণে গছখিনি কাটি দিয়াত এতিয়া চৰাই নোহোৱা হৈছে পোৱালি অনিষ্ট হৈছে ওপৰৰপৰা পৰি পৰি মৰি বহুতো কমি গৈছে চৰাই ৰাস্তাত যাব নোৱাৰি এনেকুৱা মানে চৰাইয়ে হাগি দিয়ে সেইডোখৰত মানে যাব নোৱাৰ অৱস্থা আছিলে এতিয়া সেই তেনেকুৱা জেগাটো চৰাই নোহোৱা হৈছে চৰাইয়ে আমাক বহুত উপকাৰ কৰে খেতি পথাৰৰপৰা আদি কৰি বাৰীত শাক এডৰা কৰিলেও চৰাই বগলী আহি পিনি পোক পৰুৱাবিলাক খাই দিয়ে বিশেষকৈ সৰিয়হৰ দিনত সৰিয়হ যেতিয়া পকিবলৈ ল'ব ফুল সামৰিব তেতিয়া বহুত চৰাই বগলী চৰাই আহি পিনি সৰিয়হৰ মাজত সোমাই সৰিয়হত যিখিনি পোক লাগে সেই পোকখিনি খাই দিয়ে আৰু তেনেধৰণে ধাননি পথাৰতো পোক পৰুৱা পৰিলে মানে চৰাই খাই শেষ কৰে

কিছুমান চৰাই আছে যেনে পানী কাউৰী সিহঁতে আকৌ পানীত চৰি মাছ খায় বগলী বৰটোকোলা কণামুচৰি পানীত জুপি জুপি মাছ ধৰি খায় তেনেধৰণে সেই যেনেধৰণে মানুহৰপৰা খাদ্য খায় সিহঁতে তেনেধৰণে মানুহেই সিহঁতক থাকিবৰ কাৰণে সুবিধা কৰি দিব লাগিব এতিয়া চৰকাৰে যেনেধৰণে গছ গছনি কাটি তহিলং কৰিছে আমি মানুহেই ৰাস্তা কাষত দুই চাৰিজোপা গছ প্ৰত্যেকেই ৰুই মেলি প্ৰকৃতিৰ সংৰক্ষণ কৰিব লাগে চৰাই সংৰক্ষণৰ সুবিধা কৰি দিব লাগে তেনেধৰণে কৰিলেহে চৰাই বৃদ্ধি পাব আৰু আমাৰো উপকাৰ হ'ব ল'ৰা ছোৱালীয়ে বাটলি গুটি মাৰি কেটেপা মাৰি চৰাই খায় শেষ কৰে আজিকালি আগতেও মাৰে কিন্তু আগতে চৰাই সংখ্যাটো বেছি আছিলে সিমান অনুভৱ কৰিব নোৱাৰি চৰাই যে কমিছে কিন্তু আজিকালি গছ গছনি নোহোৱাৰ কাৰণে চৰাই যে কমিছে সেইটো অনুভৱ হৈছে আমাৰ মানুহৰ বিশেষকৈ গছ গছনি নোহোৱাৰ কাৰণে চৰাই সংখ্যাটো কমি গৈছে আমি সকলোৱে প্ৰত্যেকেই মানে মতা মাইকী বুলি প্ৰশ্ন নাই সকলোৱে আমি গছ গছনি ৰুব লাগে ৰাস্তাৰ কাণত বা বাৰীতে হওক ৰাস্তা কাণতে হওক গছ গছনি ৰুই চৰাই সংৰক্ষণৰ সুবিধাটো কৰিব লাগে চৰাই বাঁহ সাজিব পৰা জেগা সুবিধা কৰি দিব লাগে আমি যেনেধৰণে পাৰ এহাল পুহিলে ঘৰত নিজে বাঁহ সাজি দিওঁ কুকুৰা পুহিছোঁ নিজে বাঁহ সাজি দিওঁ বনৰীয়া চৰাইৰ কাৰণেও আমি গছ গছনি ৰুই দিব লাগে সিহঁতে যাতে নিজেই বাঁহ সাজি নিজেই জীৱন যাপন কৰিব পাৰে